হেল্ল' হেল্ল' অঁ ভাইটি হেৰি নহয় এই মই বস্তুকেইটা যে অৰ্ডাৰ দিছিলোঁ অলৰেদি মোৰ সেই বস্তুকেইটা মানে মোৰ ঘৰলৈ আনিলেই মোৰ ল'ৰাই লৈ আহিলে গতিকে তুমি এটা কাম কৰা এই বস্তুকেইটা নালাগে মোক পইচাটোকে ঘূৰাই দিয়া নহ'লে অসুবিধা হ'ব নহয় বস্তুকেইটা ঘূৰাই দিবা হেৰি মই পইচাটো লৈ আহিম দিয়া